অঁ মই ইয়াতে আছোঁ অঁ মাছৰ খেতি কৰিব লাগিব খেৰ চেৰ খেৰ চেৰ ভিজাব লাগিব ভিজাই দি তিয়াই থৈ তাতে পলিথিনৰ থোৰাত বান্ধি মেডিচিন চেডিচিন দিব লাগিব অঁ হ'ব কি বুজি পোৱা নাই হেল্ল' বুজি পোৱা নাই অঁ মাছ মাছটো মই ঘৰতে কৰোঁ

অঁ আ অঁ আহিব আহিব অঁ অঁ মই দে মই দেখুৱাই দিম দিয়ক অঁ অঁ অঁ হ'ব অঁ ক'ত কি হয় দেখুৱাই দিম দিয়ক